মোৰ ফুলবোৰ মই কিছুমান ওপৰৰ চাদত থৈছোঁ আৰু কিছুমান মই চোতালত ৰাখিছোঁ আৰু চোতালৰ কাষতে মই বাগিচাকণ বনাইছোঁ ভাল লাগে মই বাৰাণ্ডাত বহি চায়ো ভালপাওঁ তাৰপিছত তাৰপৰা মই কিছুমান ফুল মই ভিতৰত ৰাখিছোঁ যেনেকৈ ধৰক ভিতৰত থোৱা ফুল আছে সেইবোৰ ফুল মই ভিতৰতো ৰাখিছোঁ ৰুমটো আৰু বাৰাণ্ডাটো ৰাখিছোঁ বাৰাণ্ডাটো ৰাখিছোঁ আৰু তাতে মই বাগিচাখন মোৰ চোতালৰ আগতে আছে মোৰ কিছুমান ফুল আকৌ মই গোসাঁই ঘৰৰ ষ্টেপত ৰাখিছোঁ গোসাঁই ঘৰৰ দুয়ো কাষে ষ্টেপত দিছোঁ মই ভালপাঁও চাই গোসাঁই ঘৰৰ ষ্টেপত মানে ধুনীয়া ধুনীয়া আৰু ফুল ফুলি আছে আৰু কেকটাছ্বোৰ ফুলি আছে তাৰপিছত স্নেক প্লেন আছে স্নেক প্লেন মোৰ বহুত কেইজোপা আছে মই তাত সজাই থৈছোঁ ধুনীয়াকৈ দুুয়োটা চাইদে গোসাঁই ঘৰৰ সন্মুখত আৰু বাগিচাখনতো মোৰ বিভিন্ন ধৰণৰ মই ফুল সজাই থৈছোঁ বাৰাণ্ডাত সজাইছোঁ ভিতৰত ব্ৰক্ষ্মকমল মই ভিতৰতে সজাই থৈছোঁ ভিতৰতে ফুলে তাৰপিছত ৰূমৰ ভিতৰতো মই দুই এজোপা থৈ দিছোঁ স্নেক প্লেন এনেকৈয়ে মই সজাই থৈছোঁ আৰু